ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে মহৰ পৰা হোৱা অসুখবোৰৰ পৰা ৰক্ষা পাবলৈ আমি কি কি ব্যৱস্থা কৰিব লাগিব যেনে জাগাবোৰ পৰিষ্কাৰ পৰিচছন্নতাৰে ৰাখিব লাগিব চাফ চাফাই কৰি ৰাখিব লাগিব দীঘল হাতৰ কাপোৰ পিন্ধি থাকিব লাগিব আঠুৱা ব্যৱহাৰ কৰিব লাগিব ডি ডি টি চটিয়াব লাগিব আৰু মহৰ পৰা ৰক্ষা পাবলৈ ধূনা জ্বলাব লাগিব বা মহ ওলাই যোৱাৰ বাবে ব্লিচিং পাউডাৰ ইউছ কৰিব লাগিব আৰু গধূলি সময়ত ধূপ ধূনা জ্বলাব লাগে মহৰ পৰা পৰিত্ৰাণ পাবলৈ ডেংগু জ্বৰ হ'লে ডক্টৰক দেখাব লাগিব ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰে যেনেকৈ পৰামৰ্শ দিব সেয়া পৰামৰ্শ লৈ আমি থাকিব লাগিব ডেংগু জ্বৰ বা মেলেৰিয়া হ'লে পেচেণ্টটো মানে বেমাৰীজনে বহুত কষ্ট পায় সেই কষ্ট পাবৰ বাবে কষ্ট পৰিত্ৰাণ কৰিবলৈ নেমুৰ ৰস নেমুৰ চৰ্বত অ আৰ ইচ মেডিচিন আদি খাব লাগিব